মই সাধাৰণতে ডাঙৰ গছো ৰুইছোঁ আৰু লতাজাতীয় ৰুইছোঁ ডাঙৰ গছ যেনেকৈ চেগুণ গমাৰি মিকিদিং মেহেকনি আদি ডাঙৰ গছ ৰুইছোঁ যাতে ভৱিষ্যতে মই ইয়াৰ পৰা আৰ্থিক লাভৱান হওঁ কিয়নো এই গছ এতিয়া ৰুইছোঁ কমেও পোন্ধৰ বিছ বছৰত সিহঁতৰ যেতিয়া মেছিয়ৰ হ'ব তেতিয়াতো বেচিব পাৰিম ফাৰ্ণিচাৰ বনাব পাৰিম এইবিলাক বনালেতো মই আৰ্থিকভাৱে উন্নতি হ'ম বুলি তাৰ মানে ৰুইছোঁ আৰু এইখিনি যেনেকৈ আৰু লতাজাতীয়ও ৰুইছোঁ এইখিনি ঔষধি হিচাপে তেনেকৈ ভেদাই লতা ৰুইছোঁ মানিমুনি ৰুইছোঁ ঘৰতে ৰুই লৈছোঁ আৰু এইবিলাক আৰু ফটককৈ যাতে বিচাৰিলেই পাওঁ আৰু পদুনা ৰুইছোঁ মচন্দৰি এইখিনি মোৰ তাৰমানে ঔষধি হিচাপে মই এইখিনি ব্যৱহাৰ কৰোঁ যেতিয়াই বিচাৰোঁ তাৰমানে ফটককৈ এই পেটৰ অসুখকে হ'ল বা কিবা এটা কাটিলে আৰু এইজোপা গছ ৰুইছোঁ মই এই জোপা হেৰি বিষল্যকৰণী বুলি কয় এইজোপা যাতে কাটিলে লগাওঁ আগতে যে হনুমানে যে এই পৰ্বতখনকে দাঙি আনিছিলে যে এই গছজোপা চিনি নেপায় লগুণ বিষহৰি সেইজোপা ৰুইছোঁ তেনেকৈ মই ৰুইছোঁ আৰু গছ গছনিবিলাক